ৰন্ধাত সময় অতিবাহিত কৰা বুলি ক'লে বেলেগক যিমানতো টাইম লাগে মোকো সেই সিমানটোৱেই টাইম লাগে ধৰক দালি বনাবলগীয়া হ'ল প্ৰায় দহ পোন্ধৰ মিনিট লাগিব আলু ভাজিবলৈয়ো হ'লেও সেই একেই দহ পোন্ধৰ মিনিট মানেই লাগিব আৰু বেলেগ কিবা ভাজি বনাবলৈ হ'লেও সেই একেই সময়ে লাগিব যদি ধৰক মাংস বনাবলগীয়া হয় গাহৰি মাংস বা খাছি মাংস তেতিয়া অলপ সময় লাগে কাৰণ মাংসটো প্ৰথমে প্ৰেচাৰত দি বইল কৰি লবলগীয়া হয় তাৰ পিছত ভাজিবলগীয়া হয় তেতিয়া প্ৰায় আধা ঘণ্টাৰ পৰা এঘণ্টামান টাইম লাগি যায় আৰু এবাৰ এটা কাহিনী হৈ গ'ল মই বজাৰৰ পৰা ৰাজমাহ আনিছিলোঁ খাম বুলি ভাবিলোঁ যে মায়ে টিভি চাই আছিল সেই বাবে মোকে বনাবলৈ ক'লে ভাবিলোঁ মটৰ খিনি যেনেকে ভাজি মেলি পানী দি উতলাই খাব পাৰোঁ ঠিক তেনেদৰে আমি ৰাজমাহতো খাব পাৰিম মই বনাবলৈ আৰম্ভ কৰিলোঁ আৰু ভাবিলোঁ যে পাৰিমেই যেতিয়া মাকনো কিয় সোধো মই সেইমতে বনাবলে আৰম্ভ কৰিলোঁ ভাজিলোঁ প্ৰথম ভাজি পানী দি উতলালো তেনেকে পোন্ধৰ বিশ মিনিট মান উতলোৱাৰ পিছত ভাইটিক টেষ্ট কৰিবলৈ দিলোঁ তেতিয়া ভাইটিয়ে খাই চাই ক'লে যে নাই এইখিনি এনেকে খাব নোৱাৰি তেতিয়া ভাইটিয়ে ক'লে মোক যে প্ৰেচাৰত দি হুচেইল দুটা মৰাই দিয়া মই প্ৰেচাৰত দি হুচেইল দুটা মৰাই দিলোঁ তেতিয়ালৈকে টাইমো বহুত হৈ গ'ল সেইবাবে পাপাই দিনতে বনাই থোৱা ভাজি আৰু দালি আছিল সেয়া খাইয়ে শুই গ'ল আৰু পিছত মাক খাই চাবলৈ দিলোঁ মায়ে বোলে তেতিয়া ক'লে যে চ'ডা খাৰ অকণ দি চাৰিটা হুচেইল মৰাই দিয়া ঠিক তেনেদৰে চাৰিটা হুচেইল মৰাৰ পিছতহে ৰাজমাহ খিনি খাবলৈ হ'ল আৰু বিশেষ অভিজ্ঞতা বুলি ক'লে খুব বেছি টাইম লগা মোৰ সেইটোৱেই হৈছিল প্ৰায় গোটেই প্ৰচেচটোত মোৰ ডেৰ ঘণ্টামান লাগি গৈছিল